হেল্ল' অঁ বাইদেউ অপ্সৰা নেকি অঁ অঁ হেৰি মই মানে এই গুৱাহাটীৰ পৰা অলপ ডিব্ৰুগড়লে ফুৰিবলে আহিছিলোঁ আকৌ আপুনি এজন টুৰ গাইড নেকি

মোৰ এই তেনেকে অলপ প্ৰয়োজন হৈছিলে আকৌ মই মানে এই ডিব্ৰুগড়ৰ জেগাখিনি অলপ চিনি নেপাওঁ আপুনি মোক অলপ কৈ দিব পাৰিব নেকি কেনেকে কি ফুৰিবলৈ

আচ্ছা ডিব্ৰুগড়ত মোৰ তেনেকে বাৰু মোৰ এনেকে ৰিলেটেড কাজেন আছে

থকা খোৱাৰো ব্যৱস্থা এটা লাগিছিলে অঁ অঁ মই যে তেনেকে বাছতে যাম ভাবিছিলোঁ

অঁ অঁ মই মই তেনেকে ৰাতি মানে তোমাৰ নটামানত উঠিম ভাবিছোঁ আৰু টাইমটোত

অঁ অঁ

অঁ অঁ

অঁ তেনেকে শুনিছোঁ বাৰু

অঁ অঁ

অঁ

অঁ অঁ কওক

অঁ অঁ তেনেকে

মই এনেকে আহিছোঁ ন দহদিনমানৰ কাৰণে

তেনেকে ভাবিছোঁ মই ডিব্ৰুগড় তেনেকে বহুতখিনি চাম বুলি ভাবিছোঁ আৰু যিহেতু দহদিনৰ কাৰণে আহিছোঁ

ফটোগ্ৰাফী অঁ অলপ চলপ কৰোঁ আৰু তেনেকে সেইখিনি ভাল পাওঁ অঁ অঁ অঁ

অঁ

অঁ অঁ

এনেকে ফুৰিম বুলি ভাবিছোঁ অঁ অঁ হয় হয়

অঁ আপোনাক মই জনাম কিবা প্ৰ'ব্লেম হয় যদি তেনেকে লগৰ হ'লেও মানে ভাল আৰু অলপ অঁ অঁ অঁ অঁ হয়

অঁ অঁ আচ্ছা

অঁ অঁ হয় হয়

অঁ অঁ অঁ অঁ মালিনী থান অঁ অঁ অকণমান চাগে দূৰ ন অঁ অঁ

অঁ হয়

মই তেনেকে এনেকে পাৰ্মানেণ্ট জব এটা কৰি আছোঁ তেনেকে মই ছুটী লৈ মেলি আহিছোঁ আৰু ডিব্ৰুগড় ফুলি ফুৰিবলৈ তেনেকে আপোনাৰ পৰা হেল্প লৈ অলপ আৰু জানি থোৱা ভাল আৰু নিশ্চয়

ঠিক আছে আপুনি মোক থেংক ইউ ইমানখিনি কোৱা কাৰণে যদি কিবা প্ৰ'ব্লেম হয় মই আপোনাক জনাম বাৰু দেই হ'ব দিয়ক